অঁ খেতি কৰা মানে খেতি কঠিয়াটো পাৰাহে হৈছে অঁ অঁ অঁ অঁ অঁ অঁ অঁ অঁ অঁ অঁ অঁ অঁ বাহাদুৰ ধান মই এনে আমাৰ ইয়াতে আইজোং লগোৱা গৈছে তাৰপিছত আমি আকৌ এই বাচমতি সেই লগোৱা গৈছে মণিৰাম লগোৱা গৈছে ৰঞ্জিত লগোৱা গৈছে লগালে তাৰমানে বাহাদুৰ লাগে নেকি আপোনাক অঁ অঁ অঁ সেইটো শেষ হ'ল এতিয়া বৰ্তমান মোৰ তাত আমাৰ তাতে নাই কাৰোবাৰ ইয়াতে তেনেকে বিচাৰিব লাগিব উম তাকেইটো বিচাৰিব লাগিব ইয়াতে আমাৰ কাৰোবাৰ ঘৰত যদি আছে তেনেকে খবৰ ল'ব লাগিব তাৰেপিছত অঁ অঁ ক'লা জহা কঠিয়া লাগিলে আছে আৰু সেইটো তাৰমানে কৰা হৈছে বেছি আছে কঠিয়া যদি লা কৰে আৰু তাৰমানে অঁ অঁ অঁ অঁ নিব পাৰিব ক'লা জহাও আছে বন্নিও আছে যদি লাগে ধানৰ সেইও আছে বিধান অঁ অঁ অঁ অঁ অঁ অঁ অঁ অঁ অঁ নাই আছে এই খালি বাহাদুৰটো নহ'ব আৰু বাকীখিনি আছে উম বাকী সেইখিনি অঁ অঁ অঁ অঁ ওঁ ওঁ ওঁ ওঁ ওঁ অঁ অঁ অঁ ওঁ ঠিকে আছে অঁ নিব পাৰিব খালি বাহাদুৰটো বিচাৰিব লাগিব আৰু ক'ৰবাত ওচৰত কাৰোবাৰ ঘৰত ৰুই ফেলে ৰ'বও পাৰে সেইটো এটা বিচাৰি পালে মই হেৰি কৰিম আৰু যোগাযোগ কৰিম উম অঁ অঁ অঁ অঁ অঁ ওঁ ওঁ অঁ দিবা লাগিব

অঁ অঁ আৰু কিবা লাগিলেও তেনেকে আছে যদি কঠিয়া লগাও হৈ যাই বনি চনিৰো অঁ অঁ অঁ